আমাৰ ঘৰত থকা জীৱ জন্তুবোৰৰ লগত আমাৰ যথেষ্টখিনি মিল আছে যদি ক'ৰবালৈ যাওঁ

আহি পেলাই মানে নিজৰ গাৰ ওচৰলৈ গুচি আহে আৰু মৰমতে গাৰ ওচৰলৈ গুচি আহে তেওঁলোকে গাৰ লগত লাগিব বিচাৰে

তাৰ ওপৰিও গৰু আছে গৰুজনীৰ নাম ৰাংঢালী তাৰ পৰা তাৰো পোৱালী দুটা আছে

যেতিয়া তেওঁলোকক এৰাল দিওঁ মানে পথাৰলৈ চৰিবৰ কাৰণে নিওঁ তেতিয়াও দেখি পোৱা যায় যে সিহঁতে আমাৰ লগত যথেষ্টখিনি মিলি জুলি থাকিবলৈ চেষ্টা কৰে সিহঁতেও ৰাতি বান্ধিবৰ সময়তো দেখোঁ তেওঁলোকক আমাৰ লগত প্ৰায় লাগি থাকে মানুহৰ ওচৰলৈ আহে আহি পেলাই মিলিবলৈ চেষ্টা কৰে আমাৰ লগত

তাইৰো পোৱালী দুটা আছে পোৱালী দুটাৰ অৱশ্যে কোনো ধৰণৰ নাম দিয়া হোৱা নাই তাৰোপৰি যথেষ্ট চৰাই চিৰিকতিও আহি থাকে যি সময় আমাৰ লগত যথেষ্ট পাল পাৰ হাঁহ কুকুৰা এই সমূহ আমি পালোঁ পুহোঁ সিহঁতেও আমাৰ লগতে প্ৰায় নিজৰ নিজৰ বাসস্থান আছে যেনেকৈ মানে থাকিবৰ বাবে ঘৰ বনাই দিওঁ য'ত য'ত সিহঁতি থাকে যথেষ্ট ভালোঁ লাগে সিহঁতৰ লগত থাকি প্ৰাকৃতিক পৰিৱেশৰ মাজত

এনেদৰে ভাটৌটো আছে যিটো যথেষ্টখিনি মানে লগতে লাগি থাকে শুৱাৰ সময়ত কাষতে শুই থাকে গৈ মেকুৰী অৱশ্যে আমাৰ মেকুৰী আছে দুটা মেকুৰী আছে